দৌৰাটো এটা ভাল অভ্যাস দৌৰিলে স্বাস্থ্য ভালে থাকে মনবোৰ ভাল লাগে কাম কৰাত অলপ মনবোৰ উৎফুল্ল লাগে বেমাৰ আজাৰবোৰৰ পৰাও দৌৰে বহুতখিনি মানে হেৰি কৰে সমস্যা দূৰ কৰে মই দৌৰাটো এটা অধ্যৱসায় কৰিছিলোঁ যেতিয়া মই দৌৰো এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কিমান দূৰ অতিক্ৰম কৰিব লাগিব তাৰ এটা সময় নিৰ্ধাৰণ কৰা হয় সেইমতে বহুত কষ্ট কৰি হ'লেও দৌৰাটো মই দৌৰি লক্ষ্যত উপনীত হৈছিলোঁ এই এই ব্যৱস্থাটো মই আগবাঢ়ি যোৱাত বহুত সহায় কৰে